বাৰু সাঁতুৰি থাকোঁতে মোৰ আজিলৈকে তেনেকৈ আমাৰ ইয়াত প্ৰায় পুখুৰী তেনেকৈ বাধা হোৱা নাই যদিও দুই এজেগাত অকণমান দ পুখুৰীত সাঁতুৰি থাকোঁতে দুই তিনিটাৰ লগত হয়টো মোৰ এনেকুৱা এটা কথা আহি পৰিছিলে যে হয়টো এই তললৈ গুচি যোৱাৰ এটা হেৰি আছিলে কিন্তু মই বৰ কষ্টৰ মাজেৰে কাষলৈ গৈ এই জাবৰ জোঁথৰত ধৰি মই ৰক্ষা পৰিলোঁ আৰু তাতে মই নিজৰ এটা চিন্তা মনলৈ আহিল যে মই সেই অৱস্থাত মোৰ প্ৰায় উশাহ নিশাহখিনি অকণমান বন্ধৰ লেখীয়া লাগিছিল আৰু মোৰ কিছু ভয় সোমাইছিল আৰু সেই ভয় মোৰ অন্তৰত আছিলে কিন্তু লগৰ এটা ল'ৰাই মোক হাতত ধৰি টানি পাৰলৈ উঠোৱাই দিলে কিন্তু উঠাই দিয়াৰ পিছত মই তেতিয়া যে বাকীবোৰকো এটা পৰামৰ্শ দিওঁ যাতে পুখুৰীত সাঁতুৰিব নালাগে সাঁতুৰিলেও হিচাপত দ পুখুৰীত নামিব নালাগে কাৰণ মই এটা কথা তেতিয়া বুজি পালোঁ যে সি তললৈ যোৱাৰ পিছত এবাৰ ওপৰলৈ আহি আকৌ তললৈ গুচি গ'লে সি আৰু ঘূৰি আহিব নোৱাৰে এইখিনি মই কোৱা শুনাহে নিজে সেইখিনি উপলব্ধি কৰি পোৱা নাই বাকীবোৰক মই জানি পৰামৰ্শ দিওঁ যাতে তেনেদৰে সাঁতুৰিব নালাগে আৰু সাঁতোৰোতে এটা কথা আহিব যে কেইবাটাও গোট খাই যেতিয়া সাঁতুৰিবলগীয়া হয় তেতিয়া ইটোক সিটোৱে টনা আজোৰাৰ ক্ষেত্ৰত বহুবোৰ দুৰ্ঘটনা হ'ব পাৰে কাৰণ যেতিয়া এটা তললৈ গুচি যাব ইটোৱে সিটোৰ হাতত ধৰোঁতে ইটোকো সিটোৱে এৰিব নোৱাৰে সিটোকো সিটোৱে এৰিব নোৱাৰি হয়তো দুয়োটা মৃত্যু মুখত পৰিব পাৰে তেনেকুৱা ঘটনাও বহুত দেখিছোঁ বা আমাৰ পুখুৰীটো তেনেকৈ আমি দেখা পাইছোঁ আমাৰ ইয়াত বৰ্তমান এতিয়া নদী নাই আমি পুখুৰীতে দেখিছোঁ যে এবাৰ সোমাই গৈ ওপৰলৈ আহে অহাৰ পিছত যেতিয়া তললৈ গুচি যায় গুচি যোৱাৰ পিছত ঘূৰি নাহে কাৰণ তাত তেনেকুৱা পৰ্য্য়ায় আহে বুৰ মাৰিব পৰা থাকিলেহে বুৰ মাৰি তললৈ যাব পৰাজন হ'লেহে সেই ল'ৰাটি ৰক্ষা কৰিব পাৰিব আমাৰ তেনেকুৱা অভ্যাস নাই আমি দেখিছোঁ যে সেই ল'ৰাটি পানীৰ তলতে মৃত্যু হয় সেইকাৰণে এইখিনি আমি এই পুখুৰীত দেখাহে আমাৰ ইয়াত কোনো নদী নাই বা কোনো ঢৌ আমি তেনেকৈ পোৱা নাই পুখুৰীৰ ক্ষেত্ৰত আমাৰ সেইখিনি আমি দেখোঁ যে দ আৰু এতিয়াতো বিশেষকৈ আৰু এটা বৰ বিপদজনক কথা আহি পৰিছে সেইটো হ'ল আমাৰ অঞ্চলটোতে এই ডিচিপিয়ে একোটাহঁত পুখুৰী খান্দি গৰাটো সমতল কৰি দ পুখুৰী খান্দে ন ফুট দছ ফুট আঠ ফুট এনেকৈ কিন্তু তাত দেখোঁ যে যেতিয়া পৰিব পৰিলে সেই গৰা হাতত খেপিয়াই উঠি আহিব নোৱাৰে সেই এটা পৰ্য্য়ায় আহে কিন্তু দেখোঁ যে তাত গৰু চৰু যদিও পৰে মৃত্যুৰ মুখত পৰে গতিকে আমি বাকীসকলকো এতিয়া ক'বলৈহে বিচাৰোঁ যে তেনেকৈ যদি ডিচিপিয়ে খান্দিবলগীয়া হয় এটা বেৰাৰ খুব প্ৰয়োজন হয় যাতে আনখিনি গৈ তাত পৰিব নোৱাৰে এতিয়া সেইখিনি প্ৰায় আমাৰ গাঁৱে ভূঞে দেখোঁ এই মাটিৰ আশাত এইবিলাক খান্দি খান্দি বহু বিপদৰ সন্মুখীন হৈছে আৰু বহু গৰু বা মানুহ মৃত্যুৰ মুখত পৰিছে গতিকে সেই দিশত এই মই আৰু বিশেষ নকওঁ